আমাৰ অঞ্চলটো দৰং জিলাৰ এটা এখন মানে সৰু গাঁও আৰু ইয়াত বিভিন্নধৰণৰ মানে প্ৰাকৃতিক সম্পদে সম্পদেৰে ভৰপূৰ ইয়াত যেনে ধান মানুহে ধান খেতি কৰে ধান খেতি কৰি ধান ভাল ভাল খেতি হয় ইয়াতে ধান খেতি কৰি ইয়াতে মানে মান তাৰ পৰা উপাৰ্জনৰ মানে পথ বিচাৰি লয় ঠিক তেনেকৈ সৰিয়হ খেতি কৰে ঠাণ্ডা দিনত শীতকাল যেতিয়া পৰে তাত সৰিয়হ খেতি কৰে তাৰ পৰাও মানে অতিৰিক্ত সৰিয়হখিনি বেচি তাৰ পৰাও টকা পইচা কেইটামান উপাৰ্জন কৰে ঠিক তেনেকৈ মানুহৰ মানে বাৰীৰ পিছফালে বিভিন্নধৰণৰ মূল্যৱান গছ মানে যেনে চেগুণ গমাৰী ইত্যাদি ৰোৱে তাৰ পৰাও কাঠ কাঠৰ মানে কাঠ ব্যৱহাৰ কৰিব পাৰি তাৰ পৰা সেই গছবিলাকৰ পৰা আৰু ইয়াৰোপৰি ইয়াতে আমাৰ অঞ্চলত বিশেষকৈ বানপানী নহয় মানে বানপানী নোহোৱা এলেকা সেইকাৰণে মানে বিভিন্ন হেৰিত মানে খেতি পথাৰ হওক তাৰ পিছত ইত্যাদিত আৰু ভাল আৰু ভাল হয় ইয়াতে হেৰিবিলাক ভাল হয় তাৰ পিছত আৰু প্ৰাকৃতিক সম্পদ বুলি ক'লে আৰু মুকলি আমাৰ ইয়াতে মানে মুকলি ঠাই বহুত আছে সেই মুকলি ঠাইবিলাকত মানুহে কিছুমানে ফিছাৰী ফিছাৰী খান্দে মানে ডাঙৰ ডাঙৰ পুখুৰী আছে তাতে মানে মাছ চাছ ইত্যাদি মানে জিয়াই তাৰ পৰাও উপাৰ্জনৰ পথ আছে আহে আহে আৰু সেই মানুহবিলাকৰ ইয়াৰ এইবিলাক আৰু এই মানে এনেধৰণৰ বিভিন্ন প্ৰাকৃতিক সম্পদেৰে এই মানে আমাৰ ইয়াত এই অঞ্চলটো ভৰপূৰ